বন্ধু কথা হ'ল এটা এই কণ্ট্ৰেকৰ কামবোৰ কিবা কৰিব বিচাৰিছিলোঁ কিবা জি এছ টি ৰ কিবা পঞ্জীয়ন মানে বিচাৰি আছে তোমালোকেতো সেইবোৰ কামেই কৰা কি কি ডকুমেণ্টছ লাগে বাৰু গম পোৱা নেকি অ' ভোটাৰ কাৰ্ড পান কাৰ্ড বেংকৰ একাউণ্ট আচ্ছা কথাটো হৈছে এটা কাম কৰোঁ নহ'লে কালিলৈকে মই এঘাৰটামান বজাত তোৰ তালৈকে গৈ আছোঁ যিখিনি ডকুমেণ্টছখিনিও মই তোক দি দিম আৰু ফিজ তিজৰ কথাটো তই মোক পিছত জনাই দিবি তে কামটো মোক তাৰমানে কৰাই দিবি বাকী ডকুমেণ্টছখিনি মই তোক কালি এঘাৰটামান বজাত গৈ দি থৈ আহিম বাকী কামখিনি কি কেনেকৈ কৰা হয় সেইটো ম সোনকালে কৰাই দিবি